আইনৰ বাখ্যা আৰু ৰক্ষাৰ ক্ষেত্ৰত ন্যায়পালিকায় বিশেষ ভূমিকা গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষক হিচাপে ভূমিকা পালন কৰে সংবিধানৰ বত্ৰিছ নং অনুচ্ছেদ অনুযায়ী উচ্চতম ন্যায়ালয় বিভিন্ন লেখ জাৰী কৰি নাগৰিকৰ মৌলিক অধিকাৰকে ধৰি সকলো ধৰণৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰে এই লেখ সাধাৰণতে পাঁচ প্ৰকাৰৰ বন্দী প্ৰত্যক্ষীকৰণ পৰমাদেশ নিষেধাজ্ঞা উৎপ্ৰেখন আৰু কৈফয়ত তলবি সংবিধানৰ দুশ ছাব্বিছ নং অনুচ্ছেদ অনুযায়ী উচ্চ ন্যায়ালয় এই লেখবোৰ জাৰি কৰাত ক্ষমতা পাইছে সংবিধানৰ তেৰ নং অনুচ্ছেদ অনুযায়ী উচ্চ সংঘত প্ৰণীত কোনো আইনে যদি নাগৰিকৰ মৌলিক অধিকাৰ শূণ্য বা খৰ্ব কৰে তেতিয়া উচ্চতম ন্যায়ালয় সেই আইনক অসাংবিধানিক বুলি ঘোষণা কৰি বাতিল কৰি নাগৰিকৰ অধিকাৰ অটুত ৰাখিব পাৰে ভাৰতৰ উচ্চ ন্যায়ালয়ৰ এটা গুৰুত্বপূৰ্ণ ক্ষমতা হ'ল ন্যায়িক সমীক্ষাৰ ক্ষমতা আইনৰ বৈধতা বিচাৰ কৰিব পৰা ক্ষমতাক ন্যায়ালয়ৰ নায়িক সমীক্ষাৰ ক্ষমতা বুলি কোৱা হয় দেশৰ ন্যায়ালয়ে এই ক্ষমতাৰ বলত সংবিধানৰ পৱিত্ৰতা আৰু মৰ্যদা গ্ৰহ ৰক্ষা কৰিব পাৰে ভাৰতৰ কেন্দ্ৰীয় তথা ৰাজ্যিক বিধানমণ্ডলে প্ৰণয়ন কৰা কোনো আইনৰ সংবিধানিক বৈধতা ন্যায়ীক সমীক্ষাৰ জৰিয়তে উচ্চতম আৰু উচ্চ ন্যায়ালয় বিচাৰ কৰিব পাৰে অৰ্থাৎ বিধানমণ্ডলে প্ৰণয়ন কৰা কোনো আইন যদি সংবিধান বিৰুধী হয় তেতিয়া সেই আইনক ন্যায়পালিকাই অসাংবিধানিক বুলি ঘোষণা কৰি বাতিল কৰিব পাৰে চৰকাৰৰ প্ৰতিটো অংগই সংবিধানৰ পৰা ক্ষমতা আহৰণ কৰে আৰু সংবিধান প্ৰদত্ত এই ক্ষমতা প্ৰত্যেক অংগই সংবিধানে বান্ধি দিয়া সীমাৰ ভিতৰত থাকি কাৰ্যনিৰ্বাহ কৰিব পাৰে সংবিধানৰ পৱিত্ৰতা ৰক্ষা কৰি বিধানমণ্ডলে প্ৰণয়ন কৰা আইনৰ বৈধতা বিচাৰ কৰা আৰু নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষণাবেক্ষণৰ যি ক্ষমতা উচ্চতম ন্যায়লৈ প্ৰয়োগ কৰে তাৰ পৰাই ভাৰতৰ ৰাষ্ট্ৰীয় ব্যৱস্থাত ন্যায়িক সমীক্ষাৰ ধাৰণাটো উদ্ভৱ হৈছে শাসন বিভাগ আৰু আইনৰ বিভাগৰ মাজত যাতে সাংবিধানিক সীমা অতিক্ৰম নহয় সেইপিনে দৃষ্টি ৰখা দায়িত্বও উচ্চতম ন্যায়ালয়ৰ উচ্চতম ন্যায়ালয় নায়িক সমীক্ষাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত যুক্তৰাষ্ট্ৰীয় সম্পৰ্ক বিচাৰ কৰিব পাৰে যদিও কেন্দ্ৰীয় বিধানমণ্ডলৰ কোনো আইনে সাংবিধা আইনে সংবিধানী নিৰ্ধাৰণ কৰি দিয়া ক্ষমতা বিতৰণ নীতি উলংঘা কৰে তেনে ক্ষেত্ৰত উচ্চতম ন্যায়ালয় ৰাজ্যৰ অনুৰোধ মৰ্মে সেই আইনক অসাংবিধানীক বুলি বাতিল কৰিব পাৰে তেনেদৰে ৰাজ্যিক বিধানমণ্ডলে প্ৰণয়ন কৰা আইনো যদি সংবিধানিক হয় তেন্তে সেই আইন বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ ক্ষমতা আছে উদাহৰণস্বৰূপে যদি ৰাজ্যিক বিধানমণ্ডলসমূহে জমিদাৰী প্ৰথাৰ উচ্ছেদ সাধন কৰিছিল তেতিয়া উচ্চতম ন্যায়ালয় সেই আইনক অসাংবিধানিক বুলি বাতিল কৰিছিল বিধানমণ্ডলে প্ৰণয়ন কৰা কোনো আইনৰ সাংবিধানিক বৈধতা পৰীক্ষা কৰি ৰাই দিব পৰা ক্ষমতাই হ'ল ন্যায়ীক সমীক্ষা